দৰং জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থা কেনেকুৱা বুলি ক'লে আমি সচৰাচৰ বেয়া বুলি ক'ব নোৱাৰোঁ কাৰণ আজি আগত আগতে ধৰি লওক স্বাস্থ্যসেৱা আমাৰ বহুত ভাল নাছিলে আজিকালি এতিয়া অৱশ্যে বহুত ভাল হৈছে কাৰণ ধৰিলওক আজি আমাৰ মেডিকেলেই ধৰি লওক হ'ল বা নিজে নিজা নাৰ্ছিংহোম বহুতো আছে আৰু দৰং জিলাত আমাৰ এতিয়া স্বাস্থ্যত নতুন মানে যিগিটা স্বাস্থ্য আমাৰ যিখন ঘৰ মানে চৰকাৰী স্বাস্থ্যকেন্দ্ৰ সেইখনতো ধৰি লওক আজিকালি ধৰি লওক বহুতো সা সুবিধা পায় সা সুবিধা পায় তাৰ পাছত ডক্তৰ নাৰ্ছ চব আজিকালি মানে সময় সময়মতে পোৱা যায় আৰু ওচৰতো ধৰি লওক আমাৰ স্বাস্থ্যকেন্দ্ৰ আছে তাতেও ধৰিলওক ইমাৰ্জেঞ্চি আমাৰ কেতিয়াবা যাবলগা হ'লে আমি তাৰ পৰাও আমি কেতিয়াবা ঔষধ পাতি ল'ব পাৰোঁ গতিকে এই ক্ষেত্ৰত আমাৰ স্বাস্থ্যসেৱা বৰ ভাল বুলিয়ে ক'ব ক'ব বিচাৰোঁ আৰু সুবিধা বুলি আমাৰ স্বাস্থ্যৰ চিকিৎসাৰ সুবিধা মানে ধৰিলওক এই কেতিয়াবা ধৰিলওক আমাৰ অলপ অসুবিধা হয় কেনেকুৱা ধৰিলওক গাড়ী ধৰিলওক ওৱান জিৰ' এইট মাতিব লগা হ'লে আমাৰ অলপমান কষ্ট হয় আমাৰ তাৰ মানে ধৰিলওক আমি যেতিয়া আমাৰ প্ৰপাৰ এড্ৰেছটো দিম তেতিয়া মানে বুজি নাপায় মানে এই ওৱান জিৰ' এইটৰ মানুহবিলাকে এই ক্ষেত্ৰত আমাৰ অলপমান মানে ভাল মানে বুজাবত অলপ টান হয় গতিকে ধৰি লওক এই ক্ষেত্ৰত কেনেকৈ কি ব্যৱস্থা কৰিব পাৰি এইটো অলপ মানে স্বাস্থ্যসেৱাৰ বিষয়ক অৱগত কৰাটো ভাল আমি ভাল বুলি ভাবোঁ আৰু সুবিধা সেৱা আৰু সম্প্ৰদায় পৰ্যন্ত আমাৰো এইবিলাক সম্প্ৰদায়ৰ লগত ইমান একো হেৰি নাই আৰু তথাপিতো আমাৰ বিশেষকে এইটো মানে ওৱান জিৰ' এইটে যে আমি ফোন কল কৰিলে হেঁতক এড্ৰেছটো দিয়াৰ পিছত এহেঁতে মানে ওলোটাই পোলোটাই সুধি থাকে গতিকে ডাইৰেক্ট আমাৰ যিটো এড্ৰেছ কওঁ সেইটো সেহঁতে বুজি নাপায় গতিকে ভাল জনা শুনা মানে এই চিনি পোৱা মানুহক ওৱান জিৰ' এইটত মানে ড্ৰাইভাৰ হিচাপে ৰাখিব লাগে আৰু ডক্তৰবিলাকেও যেনিবা এইবিলাক অলপ চিনি পোৱা মানে অলপ ওচৰে পাজৰে ডক্তৰ ওৱান জিৰ' এইটত থাকিব লাগে তেতিয়াহে ধৰি লওক কোৱাৰ লগে লগে আহিব পাৰে বা গাড়ীখনৰ ড্ৰাইভাৰটোৱে বা হওক বা কিবাই হওক মানে তেতিয়াহ'লে আমাৰ সুবিধা হয় আৰু তেতিয়া হ'লে আমিও সোনকালে স্বাস্থ্যকেন্দ্ৰত আমি যাব পাৰোঁ নহ'লে আমাৰ মানে গাড়ী আমি দু গাঁৱলীয়া মানুহ আমাৰতো প্ৰত্যেক ঘৰতে গাড়ী নাথাকে বাইক থাকে আৰু বাইক থাকিলেওতো আমি ধৰি লওক মেডিকেলত যোৱাৰ অকমান অলপমান কষ্টকৰ হৈ যায় মা বেমাৰীহে যাব বেমাৰীক কেনেকৈ নিম ইমান বাইকত গতিকে ওৱান জিৰ' এইটখন আহিলে আমি ভাল ভালদৰে নিব পাৰোঁ এই ক্ষেত্ৰত আৰু অলপ পিছ পৰি আছে বাকী ইনেই চিকিৎসাসেৱাটো আমাৰ বুলিয়েই কৈছোঁ গতিকে আৰু ভাল বুলিয়েই কৈ থাকিম গতিকে আৰু ভাল হোৱাটো আমি বিচাৰোঁ গতিকে এই ক্ষেত্ৰত আমাৰ আৰু ধৰিলওক এই আমাৰ মন্ত্ৰী বিষয়াসকলেও ধৰি লওক এই ক্ষেত্ৰত অলপ গুৰুত্ব দিছে স্বাস্থ্যকেন্দ্ৰৰ ক্ষেত্ৰত এনেকুৱা ধৰক গাঁৱৰ ধৰি লওক আৰু গাঁৱৰ স্বাস্থ্যকেন্দ্ৰৰ বিষয়ে মানে বহুতো বুজ লৈ থাকে তেনেকুৱা কথাবিলাক আৰু